অঁ মই কালি ইলেক্ট্ৰনিক দোকান এখনৰপৰা স্ক্ৰুড্ৰাইভাৰ এডাল আনিছিলোঁ অঁ স্ক্ৰুড্ৰাইভাৰটো ভাল স্ক্ৰুড্ৰাইভাৰটোৰ সৰু স্ক্ৰুৰ কাৰণে আৰু ডাঙৰ স্ক্ৰুৰ কাৰণে দুইটাৰ কাৰণে সুবিধাজনক ব্যৱহাৰ কৰিবলৈয়ো ভাল স্মুথ আৰু কম দামত ধুনীয়া সুবিধা দিছে তই যে কৈছিলি যে স্ক্ৰুড্ৰাইভাৰ আনিম আনিমকৈ তই সেইখন দোকানৰপৰাই আনিবি বুজিছ আৰু কম দামত ভাল সুবিধা দিয়ে তোক এইকাৰণে ক'লোঁ এইটো কি বুলি কয় তয়ো কৈ আছিলি যে স্ক্ৰুড্ৰাইভাৰ অনাৰ কথা ডাঙৰ স্ক্ৰু আৰু সৰু স্ক্ৰু দুইটাই ব্যৱহাৰ কৰিব পাৰিবি ইলেক্ট্ৰনিকেই হওক বা বেলেগ অন্য কামতেই হওক চবতে তই ব্যৱহাৰ কৰিব পাৰিবি